হেল্ল' অ এইয়া শিৱসাগৰ নিউ বিকম্প'জ জুৱেলাৰী হয়নে বাৰু মই যোৰহাট ডিষ্ট্ৰিকৰ পা কৈছিলোঁ ইয়াত জোৱেলাৰী কাৰণে আপোনাৰ অৰ্ডাৰ লয়নি কি কি পোৱা যাব

অ আমাক সোণৰহে লাগিছিলে মানে আমাক সোণৰহে লাগিছিলে

অ অ' আপোনালোকৰ ৰেডিমেড বনোৱা থাকে নি বাৰু অ

মই আপোনাৰ অহা কাইলে অহা কাইলে আপোনালোকৰ দোকানত গৈ আছোঁ কিমান বজাৰ পৰা কিমান বজালৈকে আপোনলওকৰ দোকান খোলা থাকে অ অ' ঠিক আছে বাৰু দিয়ক কাইলে মই গৈ আছোঁ হ'ব

ঠিক আছে বাৰু দিয়ক হ'ব অ হ'ব বাৰু ঠিক আছে ধন্যবাদ অ' হ'ব হ'ব